অঁ দাদা কি কৰি আছে এই বোলো শিৱৰাত্ৰি আহি পালে নহয় পৰহিলে ব'লক এপাক বোলো নাগ শংকৰ মন্দিৰৰ পৰা আঁহোগৈ আমি সকলো আমাৰ ওচৰ চুবুৰীয়া সকলো গাঁৱৰ মানুহখিনি মিলি লৈ চবেই ওলাইছে বাৰু আপোনালোককহে ক'বলৈ বাকী আছিলে অঁ সোমবাৰে ওলাম বাৰু চব যাব অঁ মানে আমাৰ ওচৰ চুবুৰীয়াখিনি মই উলিয়ালো চবকে উলিয়ালো আপোনালোককহে ক'বলৈ বাকী আছিলে বৌকো ক'ব অঁ বৌকো ক'ব পিছত বৰমা বৰমাকো ক'ব গাড়ী আমি ঠিক কৰিছোৱে বাৰু আপোনালোকৰ ভণ্টী ক'ত আছে এতিয়া দীপিকা ক'ত আছে অঁ তাইকো ক'ব মাহ প্ৰসাদ আমি সকলোটি বাৰু মানে ব্যৱস্থা কৰিছোৱেই এতিয়া আপুনি পাৰিলে আহিব এপাক আহি পেলাই আলোচনা কৰি লওঁ গোটেইখিনিয়ে মিলি লৈ অঁ আহিব এই অঁ সেয়া সংঘৰ ল'ৰাখিনিহে ভালদৰে জানিব মানে মই ইমান এতিয়ালৈকে গম পোৱা নাই খালি মোক মানে কৈছে আৰু চবকে জনাবৰ কাৰণে মই জনাইছোঁ আৰু অঁ হয় হয় হয় হয় সোমবাৰে অঁ সোমবাৰে আপোনালোকৰ বৰমাকো উলিয়াই ল'ব বৰমাৰো গাটো বেয়া হৈ থাকে মাজে মাজে অঁ ঠিক আছে দিয়ক নহ'লে